অ বৰা ক'ত হেৰি নহয় ফাংছন চাবলৈ ওলালা অ মই ওলাই আহিলোঁ জুবিন দা আহিছে ন আমাৰ কেন্দ্ৰীয় কি এতিয়া যাওঁ নে কি মই এতিয়া সেই বাইক খন লৈ আহিছোঁ অকলে নাই বোলো অকলে মই আগবাঢ়ি যাম বাৰু তই ঘৰত পাৰমিছনটো লৈ ল' আকৌ যাবি নে নাযাৱ মই তই বাইক নিব নালাগে মই বাইক লৈ আহিছোঁ নহয় জুবিন দা আহিছে যোৱা বছৰ নাহিলেই জুবিন দা এতিয়া এই বছৰ চাবলৈ নগ'লে ভাল লাগিব জানো তই হেৰি কৰ নহ'লে অকণমান খোজ কাঢ়ি অকণমান আগবাঢ়ি দে এ নহয় হেৰি কৰ মানে তহঁতৰ ঘৰৰ পৰা আনিবলৈ মই নাযাওঁ অকণমান আগবাঢ়ি দে তহঁতৰ ঘৰত গ'লে আকৌ দেউতাহঁতে গালি পাৰে বা এই তই দদাই দদাইৰ ঘৰলৈ আগবাঢ়ি দে সেইকণ সেইকণ খোজ কাঢ়ি দে মই দদাইৰ ঘৰৰ মুখৰ আগত ৰৈ থাকিম আ আ পইচা পাতি আছে আকৌ হেৰি নহয় এই আমাৰ মাহী যে মাহী ঘৰলৈ মাতিছে নহয় এতিয়া

এই নহয় শুন আকৌ এতিয়া তোৰ কথাই মই মাহী ঘৰত সোমাম মাহী ঘৰত গাহৰি মাংস বনাই থৈছে অ সেইকাৰণে তোক কৈ আছোঁ আকৌ তই অকণমান আগবাঢ়ি আহ মই পালোহিয়ে মই পুলিনদাহঁতৰ ঘৰৰ ওচৰ পালোঁহি হ'ব কিবা এটা লৈ ল মোৰ গুৰিত আছে বাৰু কেইটকামান

অ গাহৰি মাহীৰ ঘৰত বনাই থৈছে সেইবোৰ পইচা নালাগে সেই তাত এইবোৰ ফুচকা চুচকা খাওঁতে কিবা এটা লাগিব ফুচকাটো খাব লাগিব আকৌ এই চাওচাও খাম তই অকণমান আগবাঢ়ি দে খালী তই তহঁতৰ ঘৰলৈ যাবলৈ অকণমান ভয় লাগিছে আকৌ ফাদাৰে কিবা এষাৰ ক'ব অকণমান আগবাঢ়ি দে মই এই পুলিনদাহঁতৰ ঘৰ পাৰ হৈ আহিলো আকৌ

আহ আহ অকণমান আগবাঢ়ি আহ অ এই মই পালো তই আহ কৰ

নহয় ভাতটো বনাই মানুহ ৰৈ আছে সিহঁতিও চাবলৈ যাব ন গাহৰি বনাই ৰেডি হৈ আছে সিহঁতিও প'গেম চাবলৈ যাব আমি সেইকাৰণে অকণমান সোনকালে গৈ ভাত চাত গিটা খাই সিহঁতক আজৰি কৰি দিওঁগৈ তই ওলা ওলা অ ক দেৰি হ'ব দেৰি হ'লেও আমি মানুহখিনি আজৰি কৰি দিব লাগিব ন সিহঁতৰ ঘৰত তাৰপিছত বাকীখিনি পাতি থাকিম আৰু সিহঁতক মানুহখিনি আজৰি কৰি দিওঁ

হেলমেট লৈ আহিছোঁ তোৰ লৈয়ো লৈ আহিছোঁ হেলমেট তই নালাগে হেলমেট আনিব নালাগে

কি পহুমৰাত

অ হ'ব গৈ আহিম কি কথা আছে সেইকণহে

অ নহয় কেন্দ্ৰীয় কালি প্ৰ'গেমবোৰ ভাল হৈছে আকৌ কালি আমাৰ দিক্ষু আহিছিলে যে কালি কেন্দ্ৰীয় পগেম কালিও ভাল হৈছে অ সিও আহিব একো নাই কেন্দ্ৰীয় একেলগে চাম আৰু গোটেইগিতাই হ'ব তই তেতিয়া আহ মই ফোন ৰাখো হেল্ল' মই তহঁতৰ গৈ এই দদাইহঁতৰ ঘৰৰ ওচৰ পালোহি তই আহ তই আহ